মই আচাম কম্পিটিটিভ এগজামৰ কুশল শইকীয়াৰ এপটোৰপৰা ই বুক এখন লৈছিলোঁ যোনটো আমাৰ আহি থকা পৰীক্ষাসমূহৰ কাৰণে বহু সুবিধা হয় মোৰ পঢ়ি বহুত ভাল লাগিছে আৰু তাত লাগতিয়াল বস্তুখিনি সোমাই থোৱা আছেই প্ৰশ্নসমূহ বহুত ভালকৈ বুজাই দিয়া আছে